আমি সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ আমি চোৱা নাছিলোঁ কাৰণ কিয় সূৰ্যগ্ৰহণ চালে মানুহে কৈছিল যে চকু অন্ধ হয় সেইকাৰণে একবাৰ আমাৰ ল'ৰা দুটা সৰু থাকোঁতে সূৰ্যগ্ৰহণ লাগিছিল তেতিয়া আমি যিটো ঘৰত এটা ফুটাও থাকে নহয় সেইটো ফুটাত আমি কাপোৰ এখন সোমাই দি থওঁ যাতে পোহৰ এটাও নাহে ঘৰৰ ভিতৰৰ লৈকে সেনেকৈ আমি ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলোঁ আৰু সূৰ্যগ্ৰহণ যেতিয়া শেষ হৈছিল তেতিয়াহে আমি ঘৰৰ পৰা ওলাই আহিছোঁ